অসম চৰকাৰৰ ফালৰ পৰা আমাৰ অঞ্চলত ৰাজহুৱা শৌচাগাৰ সাজি দিয়া নাই যিবিলাক মানে যদি সেই কোনো মা ব্যক্তিগতভাৱেহে প্ৰত্যেকেই নিজৰ ঘৰে ঘৰে এ শৌচাগাৰ বনাই লৈছে আমাৰ অঞ্চলত কেঁচা শৌচাগাৰ কোনো মানুহৰ ঘৰতেই নাইকিয়া অঞ্চলটোৰ সকলোবোৰ মানুহ আমাৰ ইয়াত শিক্ষিত সচেতন মল মানে শৌচাগাৰৰ পৰা মল মূত্ৰ মহ মাখি সেইখিনি আহি পেলাই মানুহৰ গাত মানে পৰিব পৰি বেমাৰ আজাৰে আক্ৰমণ কৰিব পৰাকৈ সুবিধা আমাৰ অঞ্চলৰ মানুহবিলাকে নিদিয়ে মানে নেপায় সেইখিনি মানে মহ মাখি তাত মানে পৰা আহি পেলাই মানুহৰ গাত মানে বেমাৰৰ আক্ৰমণ কৰিবলৈ